হেল্ল' অঁ অঁ অঁ অঁ অ' হেৰি অঁ নলবাৰীতে নলবাৰীত অঁ অ' ৰাস চাব যাব লাগিছিল কি হ'ব অঁ তাৰমানে কি অঁ যাব পাৰিলে ভাল আছিল আছে বহুকিখান আছে একেলগেই বহু কেইখান এই সাত আঠ খান মান গোটাই একেবাৰে থিয়েটাৰ আছে নাটক আছেই ধৰ গোটাই হেৰি নহয় প্ৰত্যেক প্ৰত্যেকখনৰে তাৰমানে একোখন ভাওঁ গতিকে থিয়েটাৰে প্ৰতি একোখন ভাল থিয়েটাৰ ভাল তাৰমানে নাটক হয়েই প্ৰত্যেক বাৰে হোয়ে যোৱাবাৰো হৈছিল নহয় এইবাৰো তেনেকুৱা গোটেই পৰিয়ালটো যাব লাগিব এইবাৰো

অঁ অঁ অঁ মেইন তাৰমানে সাধাৰণতে টিকেট পোৱাই বৰ টান টিকেট পোৱাটোৱে বৰ টান নহয় না তাতে আৰু গতিকে সেইটো চেকেণ্ড শ্ৱ' বা থাৰ্ড অঁ এটা সমস্যা হৈ যায় গোটেই পৰিয়াল লৈ যোৱাটো অলপ টান হান নে দেখা মানে সৰু চলি লগত লৈ যোৱাটো আৰু বৰ টান সেইকাৰণে পাল্লি মানে ডাঙডিঙা মানুহ যাব পাল্লি বেছি ভাল

অঁ সেইটোৱেই সেইখিনি হাত চাব পাৰলিও গোটেই গোসাঁইখিনি চাওঁতেই দেখোন এক এক ডেৰ ঘণ্টা এক ডেৰ ঘণ্টা তাতেই লাগেই না গতিকে অঁ অঁ অঁ হ'ব দিয়ক অঁ এ হ'ব ঠিকে আছে অঁ দা অঁ অঁ যাম দিয়া যাম দিয়া